মই ৰাতিপুৱা উঠি সোনকালে খোজকাঢ়োঁ তাৰ পিছত ওচৰৰে কেইজনমানক মাতি আনি মানে যোগ অভ্যাস মানে ফিল্ডত মানে যোগ অভ্যাস কৰোঁ তাৰ পিছত গা চা ধুই চাহ পানী খায়